অ হয় আমাৰ বিশ্বনাথ চাৰিআলিতে নতুনকৈ এখন কাঠৰ বস্তু বনোৱা দোকান খুলিছে সেই দোকানখন বৰ ধুনীয়া দোকানখনৰ পৰা মই প্ৰায় এক ডেৰমাহমান আগতেই এযোৰ ডাইনিং টেবুল আনিছিলোঁ ডাইনিং টেবুলযোৰ দেখিবলৈ বৰ ধুনীয়া আৰু মোৰ ভাল লাগিছে ডাইনিং টেবুলযোৰৰ ওপৰত আইনা আছে আৰু তাতে এটা জেগা আছে তাত হালধি নিমখ সকলো বস্তু থ'ব পাৰি ডাইনিং টেবুলযোৰৰ কিন্তু ঠেংকেইটা মোৰ বহুত ধুনীয়া লাগিলে ঠেংকেইটা দেখিবলৈ একদম হৰিণাৰ ঠেংকেইটাৰ নিচিনা আৰু চকীকেইখনো ভাল দিছে সাতখন চকী দিছে মোৰ ভাল লাগিছে সেইকাৰণে